মোৰ আটাইতকৈ গৌৰৱান্বিত সাফল্য় হৈছে যেতিয়া মোৰ বায়ে টেট এক্জাম দিছিল আৰু টেট এক্জামত তাই ধুনীয়াকৈ পাচ কৰিছিল বৰ্তমান তাই এখন চৰকাৰী বিদ্য়ালয়ত শিক্ষকতাৰ কামত নিয়োজিত হৈ আছে মোৰ বাৰ এই শিক্ষকতাৰ সপোনটো আগৰে পৰা আছিল তাই আগৰ পৰা কৈ থাকে যে মই আগলৈ শিক্ষকতা কৰিম সৰু সৰু ল'ৰা ছোৱালীক পঢ়ুৱাম সৰু সৰু ল'ৰা ছোৱালীক বায়ে পঢ়ুৱাই বহুত ভাল পায় তাই ঘৰত থাকোঁতেও টিউচন কৰায় সৰু সৰু ল'ৰা ছোৱালীক তাই বহুত মৰম কৰে সৰু সৰু ল'ৰা ছোৱালীক এতিয়া মোৰ বাক লৈ পেনি মই গৌৰৱ কৰোঁ যে তই সপোনটো পূৰণ কৰি দেখুৱালে বহুত ভাল লাগিছে তাইৰ এটা সপোন পূৰণ হোৱাৰ কাৰণে বায়ে এই সপোন পূৰণ কৰিবলৈ যাওঁতে বহুতো সমস্য়াৰ সন্মুখীন হৈছিল কাৰণ আমাৰ ঘৰত অকল আমি ছোৱালী তিনিজনী ল'ৰা নাই বা ডাঙৰ হিচাপে তাইৰ সকলো দায়িত্ব তাইৰ ওপৰতে আছিল আমাক চোৱাৰ পৰা ধৰি ঘৰখন ধৰি ৰখালৈকে আৰু তাইৰ পঢ়াতোটো আছিলেই আৰু তাতে দেউতাকো গাঁৱৰ বিভিন্ন মানুহে নানা কথা শুনায় যে তহঁতৰ ল'ৰা নাই ছোৱালী তিনিজনী তহঁতি ছোৱালী তিনিজনীক পঢ়াই শুনাই কি কৰিবি সোনকালে বিয়া দি দে অন্ততঃ তহঁতক জোঁৱাইয়ে চাব পাৰিব তেনেকুৱা বিভিন্ন কথা শুনাইছিলে দেউতাক এই কথাবোৰ বাৰ কাণত পৰিছিল পৰিছিল যেতিয়া বায়ে বহুত দুখ কৰিছিল দুখ কৰিছিল কষ্টও পাইছিল কিন্তু তাই সেই দুখ কষ্টক নেওচি আজি তাই এগৰাকী শিক্ষয়িত্ৰীৰ মৰ্য্য়দা লাভ কৰিছে ভাল লাগে আৰু এটা গৌৰৱান্বিত সাফল্য় হিচাপে মোৰ ভণ্টী মোৰ ভণ্টী বৰ্তমান নাৰ্চ পঢ়ি আছে এতিয়া সবেই তাইৰ ওচৰলৈ আহে বেজি ল'বলৈ ভাল লাগে তায়ো যে গৌৰৱ কঢ়িয়াই আনিব পাৰিছে ইমানখিনি কথা ঘৰৰ মানুহক শুনোৱাৰ পিছত গাঁৱৰ মানুহে এতিয়া আমি তিনিজনীয়েই বৰ্তমান ভাল ভাল পজিচনত আছোঁ মই ডি এল এড কৰি আছোঁ ভণ্টী নাৰ্চ কৰি আছে বা শিক্ষয়িত্ৰী ভাল লাগে আমি এতিয়া নিজকে লৈ পিনে আমি গৌৰৱ কৰোঁ